হেল্ল' কোনে কৈ আছে নামটো কি ক'লে অঁ এক ছেকেণ্ড চেক কৰি আছোঁ অঁহ্ কওক কি হৈছে

টেষ্টটো অঁ এক ছেকেণ্ড ৰ'ব চাই আছোঁ

আপোনাৰ মানে ছুগাৰটো অলপমান বেছি হৈছে আৰু এই অঁ মানে বস্তুবিলাক অলপমান চাই মানে খাব আৰু তো এতিয়া আৰু মানে চেনী তেনীবিলাক আৰু নাখাব আৰু মানে টেষ্টত মানে ৰিপৰ্টটো আহি আছে মানে আপুনি আহি ৰিপৰ্টটো লৈ যাব আৰু ৰিপৰ্টৰ কাৰণে আপুনি দুদিন পিছত সোমবাৰ সোমবাৰত আহিব আপুনি অঁ গধূলি প্ৰবলেম আছে আপুনি ৰাতিপুৱা আহি যাব